মোৰ প্ৰিয় মাছ বুলি ক'লে শিঙী মাগুৰ আদিকে বুজায় কাৱৈ মাছ গৰৈ মাছ এইবোৰ নদ নদীত পোৱা হয় আমাৰ ওচৰ পাঁজৰ টাউনৰ মানুহবোৰে সাধাৰণতে লোকেল মাছ খাবলৈ নাপায় সিহঁতে সাগৰ নদীৰপৰা অনা ডাঙৰ ডাঙৰ মাছ এইবোৰ কেমিকেল দি ৰাখি থোৱা মাছকে ব্যৱহাৰ কৰে আমাৰ ইয়াত আমি মাছ ধৰা সঁজুলি তেনেকৈ চেপা ডিঙৰা আদি ব্যৱহাৰ কৰিও আমি মাছ ধৰি খাওঁ জাল বাওঁ এনেকৈ নেট বায়ো মাছ ধৰি

আমাৰ ইয়াত তেনেকৈ শিঙী মাগুৰ গৰৈ ইত্যাদি মাছ পোৱা হয় এইবোৰে আমাৰ গাঁৱৰ কাৰণে ভাল মাছ